হেল্ল' এইটো নাম্বাৰটো চাৰ্লি ৰিজৰ্টত লাগিলেনে মই আপোনাৰ ট্ৰেফিক আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা কেইবিধমান খাদ্যসামগ্ৰী যিহেতু অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ মোৰ ঘৰতে এখন সৰু সুৰা পাৰ্টি আছে পাৰ্টিখনৰ কাৰণে মোক চাৰিটা গাহৰিৰ টোপোলা অকণমান কম পৰিমাণৰ নিমখ দি আৰু পাঁচটা টোপোলা ভাত অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ মোৰ লোকেশ্যনটো হৈ গ'ল কাকপথাৰ গোনগাঁও আপোনাৰ তাত কিমান কি চাৰ্জ হয় সেই চাৰ্জটো আপুনি জনাই দিব অনলাইন পে'মেণ্ট আৰু কেচ পে'মেণ্ট হ'বনে কি হ'ব জনাই দিব আৰু মন কৰিব যে গাহৰি টোপোলাকেইটা জ্বলা অকণমান কম পৰিমাণে দিব